মোৰ প্ৰিয় প্ৰকাৰৰ খাদ্য হৈছে ফাষ্টফুড মই মম' খাই ভাল পাওঁ মই মম' সদায়ে আপোনাৰ বি পি তিনিআলি বেংকটোৰ তলতে খাওঁ খুব ভাল লাগে খায় বহুত ভাল বনায় আৰু তেওঁ চাফ চিকুণ কৰি ৰাখে নিজৰ জেগাটো আৰু মই বিৰিয়ানী খাই ভাল পাওঁ বিৰিয়ানী খাওঁ মই পেৰাদাইছত বহুত ধুনীয়া বনায় ভাল বনায় পেৰাদাইচত খাওঁ ভাল লাগে তাৰপাছত তাত দোকানীজন আছে খুব ভাল বনায় আৰু তাতে খাই ভাল লাগে তাৰ পিছত আৰু খাওঁ লাচ্ছা পাৰাঠা এম্ব'ছিয়াত খাওঁ খুব ভাল বনায় তেখেতে মাংস পৰঠা দিয়ে বিছ টকা পঞ্চাছ টকা লয় খুব ভাল লাগে